হয় কওকচোন অ' কোৱা কোৱা ৰূপালী অ' কোৱা কোৱা কোৱা হয় হয় হয় এ বহুত দিন হ'ল মই আকৌ আজিকালি গুৱাহাটীত থাকোঁতো নগাঁৱলৈ কেতিয়াবাহে যাওঁ সময় নহয় নগাঁৱত যাওঁতে ঘৰতে কটাওঁ ঘৰত সময়খিনি দিওঁতে ঘৰৰ মানুহখিনিৰ লগত থাকোঁতে ইটো সিটো কৰোঁতে ঘৰত এসোপা লেঠা ওলাই ওলাই যোৱাই নহয় লগৰ বন্ধু বান্ধৱক বহুত বহুতে বেয়াই পাই আছে

তোমাৰ হা তোমাৰ মানুহজনৰ খবৰ কি

হয় হয় হয় যাম যাম যাম কোন কোন যাবা তোমালোকৰ আৰু কোন কোন যাবা নেহেৰুবালি সেইখনটো মই বছৰে চাই চাওঁৱেই এইবাৰো তাকে ভাবিছোঁ সেইটো প্ৰগ্ৰামতে যাম আৰু

কোন কোন যাবা

অ' অ' অ' বাকী তোমাৰ মানুহজন যাব নে নাই তোমাৰ মানুহজন হয় নেকি মই আকৌ মা তোমাৰ মানুহজন ভাল পাওঁ আকৌ দেই বাৰু ঠিকে আছে বাৰু আমি যাওঁ আৰু এটা বস্তু বহুত দিনৰ মূৰত যে লগৰ বন্ধু বান্ধৱীক লগ পাম ন' সেইটো এটা ভাল লাগি আছে কিন্তু অম অ' সেইটোৱেই প্ৰতি বছৰে মানে মই মই কিন্তু চাওঁ কিন্তু দেই প্ৰতি বছৰে মই যাওঁ মানে তাত বহুত ডাঙৰকৈ পাতে ন প্ৰগ্ৰেমটো বহুত ডাঙৰ হয় একদম দিনৰ পৰাই আপোনাৰ তোমাৰ প্ৰগ্ৰেম পাতে দিনতে কিবা কিছুমান বেলেগ বেলেগ প্ৰগ্ৰেম হৈ থাকে চলি থাকে বৰগীত লোকগীত এইবিলাক গীত চলি থাকে তাৰ পিছত মানে ৰাতি মানে বহুত ডাঙৰ প্ৰগ্ৰেম এটা হয় তাৰমানে সোনকালে কেইটা বজাত গ'লে ভাল হ'ব ভাতিবেলা যাওঁ নেকি চবে এটা কাম কৰিম হোটেল এখনত ভালকৈ মস্তি কৰি খাম আৰু ভাল লাগিব গৈ দুটামানতে ওলাই যাওঁ লগতে বহুত কথা পাতাও আমাৰ হ'ব পুৰণা কথাবিলাক পাতিম বহুত ভাল হ'ব বাৰু হ'ব লগ পাম বাৰু মজা ভাল হ'ব দিয়া অ'কে অ'কে